হেল্ল' অঁ অঁ এইটো দিব্যা দিব্যা অপ্টিকেলছত আপুনি ফোন ফোনটো লগাইছে হয় কওক অঁ হয় হয় হয় আপুনি অঁ অঁ অঁ অঁ আহি যাব পাৰে অঁ মোৰ মোৰ দোকানখন লাখটকীয়াতে হয় লাখটকীয়াতে হয় আপুনি আপোনাক কেনেকুৱা ফ্ৰেম লাগে সেইটোতো চাবৰ কাৰণে আপুনি দোকানলৈকে আহিব লাগিবটো তো আপুনি আহি যাব কাইলৈলৈকে যদি সময় মিলে আপোনাৰ আৰু কেনেকুৱা ফ্ৰেম লাগে কি লাগে সেনেকুৱা চাই পিনে আপুনি নতুন আপুনি দোকানত আহিলেতো বহুত ভেৰাইটি আছে তেনেকৈ ব্ৰেণ্ডো থাকে ধৰক লেন্স্কাৰ্ট কিবাকিবি আপুনি কোনটো ব্ৰেণ্ডৰ ল'ব বিচাৰে সেইটো আপোনাৰ লগত কথা আপুনি আহি গ'লে আপোনাৰ ফ্ৰেণ্ আপোনাৰ মুখৰ মানে আপোনাৰ কেনেকুৱা লাগিব সেইটো চাই পিনে ল'লে ভাল হয় আৰু ফ্ৰেমবিলাক আৰু আপোনাক কিমান পাৱাৰ প মানে অঁ আপুনি আহি গ'লে পাই যাব মানে আমাৰ দোকানত যিমান পাৱাৰৰ লাগে আপোনাৰ প্ৰেছক্ৰিপশচনখন আনিলেই হৈ গ'ল আপুনি সেইখন আনিলে আপুনি মানে পাই যাব আৰু আমাৰ দোকানত আপুনি আহি যাওক কালি কাইলৈকে টাইম এটা মিলাই পিনে দামটো এনেই আমাৰ হাড্ৰেড এইট হাণ্ড্ৰেডৰপৰা ধৰক বাকী আৰু আপুনি যিমান ৰেঞ্জৰ ল'ব বিচাৰে মিনিমামটো এইট হাণ্ড্ৰেডৰপৰা পায় আৰু এইট হাণ্ড্ৰেড টুৱেল্ভ হাণ্ড্ৰেডৰ ভিতৰত আৰু ফেমটো আৰু বাকী আপোনাৰ কিমান কি হয় ব্ৰেণ্ডেড ল'লে আপোনাৰ অলপ বেছি দাম পৰিব সেনেকুৱা আৰু অঁ ব্ৰেণ্ডেড ল'লেতো আপোনাৰ ভালেই হ'ব দিয়কচোন মানে আপোনাৰ বেছি ভালো হ'ব আপোনাৰ কাৰণে বেছিদিন চলিবও অঁ হ'ব পাই যাব আপুনি আহি গ'লে আপুনি কাইলৈকে টাইম মিলাই আহি যাব আপুনি পাই যাব আহি আহিলে নাই এদিনততো এদিনততো দিব নোৱাৰিম দিব লাগিলেতো দুদিন তিনিদিন দিনটো লাগিবই আমাৰ সেইবিলাক আমিটো লগ লগ কৰিব নোৱাৰোঁ সেইটো কৰিবৰ কাৰণে মানে কাৰিকৰ লাগিব মেচিন লাগিব সেনেকৈ তো আপুনি কাইলৈকে আহি যাওক অঁ হ'ব দিয়ক আপুনি আহি যাওকচোন আপোনাৰ পাৱাৰটো যদি আমাৰ দোকানতে পাই যাওঁ তেতিয়া মানে ফ্ৰেমটো পাই গ'লে আপুনি যদি পচন্দ হয় আপুনি সেইটো ফ্ৰেম লগাও তেতিয়া চাই ল'ম এদিন দুদিনত যদি দিব পাৰোঁ দিম বাকী চশমাৰ কথাটো সিমান সোনকালে দিবও নোৱাৰি মানে অলপ চাইচিতিয়ে দিব লাগিব বনাব লাগিব সেয়া আৰু এদিনতে যদি খুলি যায় আৰু আপোনাৰ খুল খাই যায় ভাঙি যায় পৰি যায় তেতিয়াতো অলপ ৰিক্সি হয় সেইকাৰণে আপুনি অলপ টাইম অলপ ভাল অঁ মইতো নটাৰপৰা খুলে ৰাতি সাতটালৈকে গধূলি গধূলি সাতটালৈকে সাতটা আঠটালৈকে আহে অঁ অঁ হ'ব দিয়ক আপুনি আহি যাওক কালি বাকী আমি ঠিক কৰিম